হেল্ল' হয় দাদা ক'ত আছে মই আছোঁ আপোনাৰ ছয়মাইল আপুনি ক'ত আছে মই যাম আপোনাৰ জালুকবাৰী

আপোনাৰ কিমান সময় লাগিব আপুনি খানাপাৰাত ড্ৰপিঙত আছে নেকি এতিয়া আচ্ছা কিমান সময় লাগিব অঁ অঁ ঠিক আছে আহক মই ৰৈ আছোঁ অঁ দাদা ব'লক কিমান সময় লাগিব দাদা ইয়াৰ পৰা এতিয়া আমি গৈ পাবলৈ

দাদা ইয়াতে বহুত জাম হ'ল দেখোন হয় ত' বহুত জাম হৈ গ'ল এতিয়া কি কৰিব পাৰি আপুনি এটা কাম কৰক না আপুনি এই মালিগাওঁ ৰেইলৱে দি ভৰাই দিয়ক না গাড়ীখন সেইফালেদি আপোনাৰ অলপ শ্বৰ্ট হ'ব নেকি না সেইফালেদি ভৰাই দিলে আপোনাৰ শ্বৰ্ট হৈ যায় অলপ আৰু কিবা শ্বৰ্টকাট আছে নেকি আপোনাৰ আচ্ছা মইতো জালুকবাৰী গৈ পাব লাগে অলপ জল্ডি

দিয়কচোন আপুনি গৈ থাকক অলপ লেফ চাইড দি লৈ যাওঁক লেফ চাইড দি লৈ যাওঁক অলপ লেফ চাইডে লেফ চাইডে গৈ থাকক না এইটো চাইড আইৰে দাদা এইটো চাইডে জাম বেছি আছে আপুনি লেফ চাইডে যায় থাকক না কি আৰু অঁ এইখিনি আগেদি পিছেদি গুচি যাব ব্ৰিজৰ ওপৰেদি যাওক না দাদা আপুনি আৰু কি কিনাৰেদি যায় এনে আৰু জাম লাগি আছে আৰু আপুনি আৰু কিনাৰেদি যায় ব্ৰিজৰ ওপৰেদি যাওক গৈ থাকক ব্ৰিজৰ ওপৰেদি কি কৰিব আৰু জামটোতো হ'বই আৰু উপায় নাই আপোনাক ক'লোৱে মই তেতিয়া মালিগাৱেদি এইফালেদি আপোনাৰ ৰেইলৱে দি সোমাই দিয়ক আপুনি শ্বৰ্টকাট পাই যাম আপুনি আৰু এইফালেদিয়ে জামে জামেহে আহে যাওক যাওক

হ'ব অলপ আগত গৈ টাৰ্ণিংটো লৈ ৰখাই দিব টাৰ্ণিংটো লৈ লওক টাৰ্ণিংটো লৈ লওক অঁ বাচ বাচ বাচ হ'ব হ'ব ইয়াতে নমাই দিলে হ'ব যিখিনি মই এইখিনিতে নামি যাম হ'ব হ'ব হ'ব হ'ব থেংক ইউ থেংক ইউ